অঁ অঁ কোৱা নাই কোৱা

অঁ কোৱা বাৰু অঁ অঁ একে মোৰ ক্লাছটো ইমান মন নিদিয়ে ভালকৈ পঢ়ালেও কিবা ক'লেও গুৰুত্ব নিদিয়ে ইমান পঢ়াত আগতে ভালেই আছিলে এতিয়া ইমান ঠিক নাই হোৱা দেখোন পঢ়াত আগতকৈ অঁ অঁ তাকে গাৰ্জেনক ক'ব লাগিছিলে নি বাৰু কথাটো অঁ আমাৰ স্কুলৰো নহ'লে এনেই বদনামটো আহিব ষ্টুডেণ্ট বেয়া হৈছে

তাকে এই মানে দুমাহ ধৰি কি কৈছা অঁ তাকে মোৰো ছাবজেক্টত ইমান ভাল নাই অহা তাৰ আগতে ঠিকে আছিলে কিন্তু এতিয়া ইমান ভাল নাই তোমাৰ ছাবজেক্টত এনেই কেনেকুৱা কমিছে নেকি তাৰ অঁ তাকে আকৌ মই ভাবিছিলোঁ লাহেকৈ ভাল হ'ব ল'ৰাটো পঢ়াত মন দিব কিন্তু এতিয়া আৰু বেছি বেয়া হৈ গৈহে আছে দেখোন সেই গাৰ্জেণ্টক কোৱাটো ঠিকেই আছিলে নেকি অঁ অঁ কৈ চাব পাৰা অঁ অঁ ঠিক আছে বাৰু হ'ব তেন্তে